আমাৰ অঞ্চলত প্ৰায়ে দেখা পোৱা কিছুমান চৰাই হৈছে শালিকা কপৌ ঘৰচিৰিকা পাৰ কাউৰী বগলী ভাটৌ কুলি ফেঁচা বৰটোকোলা সয়কলি কনামুচৰি মাছুৰোকা কেতেকী ভদকলি শৰালি পানী কাউৰী টিপটিপি সখীয়তি কামচৰাই বক কলখাতি দহিকতৰা চিলনি হাইঠা শগুণ ফেচুলুকা পৰঘুমা বন কপৌ বন কুকুৰা ডাউক শেতুলোকা আদি মোৰ মোৰ প্ৰিয় চৰাই বুলি ক'লে ভাটৌ চৰায়ে মোৰ খুব ভাল লাগে কাৰণ ভাটৌ চৰাইটো দেখিবলৈ বহুত ধুনীয়া হয় সেউজীয়া ৰঙৰ আৰু ঠোঁটটোও ৰঙা বগলী বগলীও মোৰ খুব ভাল লাগে বগলীবোৰৰ ৰংটো বগলীৰ ৰংটো মোৰ বহুত প্ৰিয় আৰু বগলীবোৰ দেখি ভাল লাগে দহিকতৰা কামচৰাইবোৰ খুব ভাল লাগে মোৰ কামচৰাইবোৰে আমাৰ খেতি পথাৰত বহুত অনিষ্ট কৰে যদিও কাম চৰাইটো দেখিবলৈ বহুত শুৱনি হয়